মই ৰেচিপি বনাব জানো মাংস বনাব জানো মাংসত যেনেকৈ মচলা বহুত পাত বহুত লাগে যেনেকৈ গৰম মচলা জীৰা মিট মচলা তাৰপিছত জ্বলাৰ গুৰা ধনিয়া এইবিলাক মাংস বনাব লাগে আৰু পোলাও বনাব জানো যেনেকৈ পোলাওত খিচমিচ লাগে কাজু লাগে ডালচেনি লাগে জহা চাউল লাগে তেনেকৈ পোলাও বনাব জানো আৰু বহুত কিবা কিবি জানো

চবজি দাইল এইবিলাকো জানো কিন্তু আৰু অইন কিবাকিবিও জানো